হেল্ল' দাদা মই আপোনাৰ তাত অলপ দেৰিৰ আগত বিৰিয়ানী আৰু ম'ম' অৰ্ডাৰ কৰিছিলোঁ যিহেতু আপুনি আধা ঘণ্টাৰ ভিতৰত দিমহি বুলি কৈছিলে কিন্তু এতিয়ালৈকে আপুনি আমাৰ ইয়াত দিয়াহি নাই কাৰণটো জানিব খুজিছোঁ যিহেতু আপুনি কৈছিলে থাৰ্টি মিনিটচত পাম বুলি কিন্তু এতিয়ালৈকে আপুনি দিব পৰা নাই সেইবাবে মই আপোনালৈ ফোন কৰিবলগীয়া হ'ল আপুনি কিবা সুবিধা বা ৰাস্তা কিবা খেলিমেলি হৈছে যদি মোক ক'ব পাৰে